কালি এখন কিতাপ কিনি আনিলোঁ ডিব্ৰুগড়ৰ বাণী মন্দিৰৰ পৰা অসমীয়া সাহিত্য জগতৰ বিখ্যাত ঔপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্যৰ বৰদোৱানী নামৰ উপন্যাসখন দেখি আহিছোঁ যে বৰ্তমানলৈকে এই সমাজত এই মণিকুন্তলা ভট্টাচাৰ্যৰ এই বৰদোৱানী উপন্যাসখনে বৰ বৰকৈ চৰ্চা পাই আহিছে বা বিশেষভাৱে জনপ্ৰিয় হৈ আছে সেয়েহে ভাবিলোঁ যে কিতাপখন ময়ো পঢ়িবৰ কাৰণে আনো যেতিয়া কিতাপখন আনি দেখিলোঁ যে কিতাপখনৰ কিতাপখনৰ যিটো বেটুপাত সেই বেটুপাতটো খুব সুন্দৰকৈ খুব সৃষ্টিশীলভাৱে লেখকে গ্ৰন্থখনত স্থাপন কৰিছে ইমান সুন্দৰ যে কাহিনীটো যেতিয়া পঢ়িবলৈ যোৱা যায় বা বেটুপাতখন যেতিয়া চোৱা যায় তেতিয়া বেটুপাতখন চালে কাহিনীটোৰ এটা চমু আভাস পোৱা যায় আৰু কাহিনীটোৰ দ্বাৰাও বেটুপাতখন যে সময় উপযোগী আৰু সম্পূৰ্ণৰূপে উপযুক্ত হৈছে সেয়া নিৰ্ধাৰণ কৰা যায় লগতে হাৰ্ড বাইণ্ডিং কৰা এই কিতাপখনৰ কিন্তু পাঠৰ কোৱালিটিসমূহ বা পৃষ্ঠাসমূহৰ কোৱালিটিসমূহ যথেষ্টমানৰ বা উৎকৃষ্টমানৰ আমি দেখিবলৈ পাওঁ কাৰণ লেখকে এই গ্ৰন্থখনৰ বাবে নিশ্চয়কৈ বা প্ৰকাশন গোষ্ঠীয়ে নিশ্চয়কৈ তাত যিটো ব'ণ্ড পেপাৰ হয় সেই পেপাৰটো ব্যৱহাৰ কৰিছে আৰু সেই অনুসৰি তিনিশ চল্লিছ তিনিশ পঞ্চাছ পৃষ্ঠামানৰ ভিতৰৰ এই কিতাপখনত মূল্য়ইও মূল্য যি নিৰ্ধাৰণ কৰা হৈছে সেয়াও উপযুক্ত বুলি বা পাঠক সমাজৰ বাবে গ্ৰহণযোগ্য বুলি নিৰ্ধাৰণ কৰিব পৰা যায় কাৰণ কিতাপখনৰ পৃষ্ঠা অনুসৰি কিতাপখনৰ ভলিউম অনুসৰি দামটো নিৰ্ধাৰণ কৰা হৈছে তিনিশ পঞ্চাছ টকা গতিকে সকলো পাঠক সমাজৰ বাবে সেইটো নিশ্চয় উৎকৃষ্টমানৰে বুলি ধৰিব পৰা যায় দ্বিতীয়তে পাঠক সমাজে কিতাপখন গ্ৰহণ যেনেধৰণে কৰিছিল বা যেনেধৰণে পাঠক সমাজৰ মাজত এই গ্ৰন্থখন চৰ্চিত হৈছিল যেতিয়া গ্ৰন্থখন পঢ়া গৈছিল তেতিয়া পঢ়ি লৈ অনুভৱ কৰা হৈছে যে হয় নিৰ এই গ্ৰন্থখন নি নিশ্চয় ভা নিশ্চয়কৈ বা নিশ্চিতভাৱে এইখন সঁচাকৈয়ে উৎকৃষ্টমানৰ তাৰ যিটো কাহিনী অসমীয়া সমাজ জীৱনত বা অসমীয়া জনজীৱনৰ যিবিলাক চিত্ৰ বা মানৱ জীৱনত ঘটি থকা যিবিলাক ঘটনা পৰিঘটনা সেই সকলোখিনিক ঔপন্যাসিকে ইমান সুন্দৰভাৱে ইমান স্পষ্টকৈ জন সমাজৰ মাজলৈ লৈ গৈছে যে পাঠক সমাজ পঢ়ি লৈ সঁচাকৈয়ে আৱেগিক হৈ পৰে বা আপ্লুত হৈ পৰে কাহিনীটো তাত থকা নাৰী চৰিত্ৰসমূহ বা মূল চৰিত্ৰটো যিটো চৰিত্ৰ বৰদোৱানী নামৰ চৰিত্ৰটো বা বৰদোৱানীৰ লগত জড়িত হৈ থকা বিভিন্ন কাহিনীবোৰ বা উপকাহিনীবোৰে গ্ৰন্থখন এনেধৰণে সকলো পাঠক সমাজৰ বাবে আকৰ্ষিত কৰি তুলিছে যে সকলো সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে ই অতি উৎকৃষ্টমানৰ হৈছে কাৰণ অসমীয়া সমাজ জীৱনৰ বিভিন্ন কথাকে আদি কৰি সং সাংস্কৃতিক জীৱন বা মানুহৰ জনজীৱনৰ বিভিন্ন সমস্যা ঘটনা পৰিঘটা ঘটনাক ইয়াক অতি উপযুক্তভাৱে চিত্ৰিত কৰা হৈছে সকলো পাঠক সমাজক এতিয়াই ক'ব নোৱাৰোঁ যে পাঠক সমাজে সকলো সময়তে নিশ্চয় এই গ্ৰন্থখন সুন্দৰৰূপে গ্ৰহণ কৰাত সফল হ'ব